আমি সদ্যহতে গোৱৰ সাৰ পচ ব্যৱহাৰ কৰোঁ আমাৰ শাক পাচলি বাৰীত গোবৰ সাৰটো ভাল সাৰ হয় কাৰণ আমাৰ গোবৰ সাৰ আমি বিচাৰিব নালাগে ঘৰত আমাৰ গৰু আছে গৰু গোবৰখিনি কিন্তু এটা নিয়ম আছে এনেই গোবৰখিনি গৈ শাক পাচলিত দি দিলেই আকৌ নহ'ব কেঁচা গোবৰ কিছুমান গছৰ গুড়িত দি দিলে আকৌ সেইজোপা মৰি যোৱাৰ সম্ভাৱনা থাকে গতিকে গোবৰখিনি প্ৰথমে ধুনীয়াকৈ ৰ'দত শুকোৱাব লাগিব শুকোৱাই ধুনীয়াকৈ ভাঙি মিহি কৰি তাক আমি পাৰা পক্ষত সৰু তিৰপাল ব্যৱহাৰ কৰিব লাগে তিৰপালখনৰ ওপৰতে যদি আমি গোবৰখিনি শুকোৱাই থওঁ তাৰপিছত লডাখিনি ভাঙি আমি গুড়ি কৰি কেতিয়াবা আমাৰ ডাঙৰ চালনী থাকে চালনীয়ে চালি মিহি কৰি ল'ব পাৰোঁ মিহি কৰি লৈ তেতিয়া আমি আমাৰ শাকনি খেতিত যিটো আমি খলি পাতি আমি শাক দিয়ে গুটি পুলি ৰুওঁ এতিয়া আমাৰ ভেন্দি ডাংবডি তিঁয়হৰ ছিজন হৈ আহিছে আমি ইতিমধ্যে মই লগাইছোৱে বাৰীত সেইখিনি কৰোঁতেও আমি সেই শুকান গোবৰখিনি খলি কেইটাত ধুনীয়াকৈ প্ৰথমে দি লওঁ দি লৈ মাটিৰ লগত মিলাই লওঁ গোবৰখিনিৰ ওপৰতেই গোটেইটো দিলে নহ'ব গোবৰ লগত মাটিখিনি ধুনীয়াকৈ মিহলাই লৈ তাৰপিছত আমি গোটেইকেইটা পুতি যাওঁ সেই গোবৰ সাৰটো দিয়াৰ পিছত তাত কোনো ৰাসায়নিক সাৰ প্ৰয়োজন নহয় আৰু আমি সদায় গোবৰ সাৰ আৰু এটা আমাৰ পচন সাৰ আমি ঘৰতে ব্যৱহাৰ কৰোঁ সেইটো হৈছে আমাৰ ঘৰ সাৰা যিখিনি জাবৰ বা আকৌ চোতাল সাৰোঁতে যিখিনি গছপাত ওলায় আমাৰ গাঁৱলীয়া মানুহৰ যথেষ্ট বাৰী চাৰিফালে গছ আছে এই গছপাতখিনি আমি আকৌ এনেই এঠাইত পেলাই নিদোঁ এটা বাঁহৰ গৰাল বনাই লওঁ ধুনীয়াকৈ সেই বাঁহৰ গৰালটোতে আমি সাৰি নি গোটেই গছপাত জাবৰখিনি সেই গৰালটোৰ ভিতৰত ভৰাই দিওঁ ভৰাই তাৰপিছত আমি কি কৰোঁ অলপ ধান খেৰ তাৰ ওপৰত গৰালটো ওপৰত পাতখিনি ওপৰত খেৰখিনি ধুনীয়াকৈ দি মাটি দি আমি লিপি যাতে তাত কোনো হাৱা নোসোমায় বতাহ যাতে হি নাপায় যে এটা সোনকালে যাতে গছপাতখিনি গেলি যায় তেনেকুৱাকৈ মানে গাপ দি পেলাই আমি সেই গছপাতখিনি পচন সাৰ কৰোঁ আৰু সেইখিনি বৰ ধুনীয়া সাৰ হয় তাৰপিছতে আমি ঘৰত সদায় ব্যৱহাৰ কৰা যিটো পিঁয়াজ পিঁয়াজ পিঁয়াজৰ বাকলিটো এটা বৰ ধুনীয়া সাৰ হয় সি পিঁয়াজখিনি কটাৰ পিছত এই যিটো বাকলি সেই বাকলিটোৱে আমি আমাৰ ঘৰবিলাকতো প্ৰায় থাকেই মাটিৰ টেকেলি মাটিৰ টেকেলিটোত পিঁয়াজখিনি বাকলিখিনি তাতে ভৰাই সাপ গাপ দি থ'ব লাগিব মানে সাঁফৰ মাৰি থ'ব লাগিব আৰু মাজে মাজে অকণ পানী দি থাকিব লাগিব তাত দুই তিনিদিনৰ মুৰত অকণ অকণ পানী দি খুব বেছি এসপ্তাহ পাঁচদিনৰ পাছত দেখিব সেই পিঁয়াজ পাতখিনি তাত গেলি গৈছে আৰু গেলি যোৱাৰ পিছত সি আকৌ এটা বৰ সুন্দৰ সাৰ হয় সেইটো আপোনালোকে শাক পাচলি বাৰীত দিব পাৰে আৰু এটা বস্তু আছে আমি হেৰিয়াত গাঁৱত ব্যৱহাৰ কৰোঁ আমাৰ নাৰিকলৰ ডাবটো ওলোৱা সময়ত যিটো জাবৰ সেই জাবৰটো বৰ এটা সুন্দৰ সাৰ হয় সিও জৈৱিক সাৰ প্ৰস্তুত কৰিব পাৰি তাৰ দ্বাৰা গতিকে এইখিনি সাৰ ব্যৱহাৰ কৰিলে আমাৰ তাত কোনো ৰাসায়নিক সাৰৰ প্ৰয়োজন নহয় আৰু এটা আমি ঘৰতে সদায় ব্যৱহাৰ কৰি থকা চাউলৰ চাউল ধোৱা যিটো পানি দালি ধোওঁ দালি ধোৱা যিটো পানী দালিৰ পৰা যিটো ডাঠকৈ পানীটো ওলায় সেইখিনিও আমি টেকেলি এটাত বা বাল্টিং এটাত জমা কৰি ৰাখি সেই শাক পাচলিৰ গুড়িয়ে গুড়িয়ে যদি আমি দিয়াগে হয় ইও এটা বৰ ধুনীয়া সুন্দৰ সাৰ হয় তে এই গোবৰ সাৰ পাচলি বাকলিত আকৌ আমি ঘৰত ধৰক যিখিনি জাতিলাও ৰঙালাও খাওঁ সেই বাকলিবিলাক আমি পেলাই দিব নালাগে তাৰপৰা আমি এটা যদি ভাল হওক বা মাটিৰ টেকেলি তাত আমি জমা কৰি থ'ব লাগে আৰু তাত মাজে মাজে দুই তিনিদিনৰ মুৰত অকণ অকণ পানী দি থাকিব লাগে যাতে সি গেলি যায় আৰু সাঁফৰ মাৰি থৈ দিব লাগে এই গেলি যোৱাৰ পিছত তাৰ দেখিব সেইটো এটা বৰ ধুনীয়া সুন্দৰ সাৰ প্ৰস্তুত হয় সেই এইখিনি সাৰ ব্যৱহাৰ কৰিলে আমাৰ শাক পাচলি বাৰীত বেলেগ আৰু কোনো ৰাসায়নিক তাত সাৰৰ প্ৰয়োজন আমাৰ নহয়